আগতে পঢ়া শুনা কৰিলোঁ পঢ়ি ক্লাছ টেন পালোঁ ক্লাছ টেন পাই মই মেট্ৰিক দিব নোৱাৰিলোঁ তাৰপিছত বিয়া হৈ গ'লোঁ বিয়া হোৱা দুবছৰমান পিছত ল'ৰা তিনিটা জন্ম হ'ল জন্ম হোৱাৰ পিছত বহুত কষ্ট কৰিলোঁ মানুহজনৰ চাকৰি নাই হাজিৰা কৰি আছিলে বহুত বছৰৰ পিছত মানুহজনৰ চাকৰি হ'ল হৈছে যদিও ইয়াত নাথাকে মানুহজন দূৰত থাকে কেতিয়াবা মই বহুত কষ্ট পাওঁ বজাৰ হাট কৰা ল'ৰা ছোৱালী চম্ভালা বনোৱা মেলা বেমাৰ আজাৰ চোৱা ঘৰ এখন চলোৱা ধেমালি কথা নহয় মানুহটো থাকিলে ভাল লাগে কিন্তু কি হ'ব চাকৰি ক্ষেত্ৰত দূৰত যাব লগা হ'ল তথাপি বহুত দুখত আছোঁ মানুহজন ওচৰত নাই ল'ৰা তিনিটাক লৈ আছোঁ ল'ৰা তিনিটা ডাঙৰটো ডিগ্ৰী কম্প্লিট কৰা নহ'ল মাজুটো ল'ৰাৰো ডিগ্ৰী কম্প্লিট কৰা নহ'ল আৰু সৰুটো ল'ৰা বৰ্তমান ক্লাছ টেনত ভালে আছে এতিয়া চলি আছোঁ গতিকে চাওঁ মানুহজনটো আৰু আহিবই আৰু বেছিদিন নাই বহুত কষ্ট কৰাৰ ফলত সুখ পাইছোঁ এতিয়া বৰ্তমান সুখতেই আছোঁ সুখত আছোঁ যদিও মানুহটো বহুত দূৰত আছে বহুত কষ্ট হয় ল'ৰা কেইটাক লৈ পেলাই ল'ৰাই চম্ভালিম নে ঘৰেই চম্ভালিম নে মানুহটোৰে টেঞ্চন কৰিম নে কি কৰিম থাকিব লাগিব ল'ৰা তিনিটাক লৈ এতিয়া কি কৰিম ল'ৰা তিনিটাক লৈয়ে থাকিব লাগিব চলিবটো লাগিবয়ে মানুহজন নহ'লেও ছোৱালী কালতো বহুত কষ্ট পালোঁ বিয়া হৈ যোৱাৰ পিছতো বহুত কষ্ট পালোঁ সুখ হৈছিল সুখ হৈছে যদিও মানুহজন এতিয়া নাই ল'ৰা তিনিটাক লৈয়ে আছোঁ আছোঁ আৰু এনেকে সুখ দুখৰ মাজতে